হেল্ল' স্মকিং হয়নে আমি মানে হোষ্টেলত আছিলোঁ আজি বাৰ্থডে এটা আছিলে আপোনালোকে এতিয়া বাৰটা বজাৰ পিছত অৰ্ডাৰ লয়নে মানে কেকটো আনিবলৈ পাহৰি থাকিলোঁ দিনত সেইবাবে ফোন কৰিছোঁ এতিয়া যদি আপোনালোকে অৰ্ডাৰ লয় তেতিয়া মানে কেক এটা লাগিছিলে ওৱান পাউণ্ডৰ কেক এটা লাগিছিলে